পৰিয়ালৰ সৈতে ক'ৰবালৈ ফুৰিবলৈ গ'লে ঘৰখনৰ ওচৰতে আমাৰ খুৰাৰ ঘৰ আছে তেওঁলোককে চাবলৈ কৈ থৈ যাওঁ ঘৰখন অলপ চাই দিব বুলি গৰু আছে ছাগলী আছে হাঁহ আছে কুকুৰা আছে গাহৰি আছে এইখিনি ফুলনি বাৰী আছে সেইখিনি চাবলৈকে খুৰাহঁতকৈ থৈ যাওঁ অলপমান চাই দিব চাই দিব বুলি এই গাহৰী এনেই যেনিবা গাহৰি দানা যোগাৰ কৰি থৈ যাওঁ গৰু গৰুৰ কাৰণেও যোগাৰ কৰি থৈ যাওঁ দানা চানা হাঁহ কুকাৰৰ কাৰণেও দানা চাউল পাতি আদি ৰে যোগাৰ কৰি থৈ যাওঁ ছাগলীৰ কাৰণেও ৰেডি কৰি থৈ যাওঁ খালী তেওঁ খুৰাহঁতক কৈ থৈ যাওঁ সময়ত দানাটো দি দিব সময়ত পানী দানা সেইবিলাক দি দিব আৰু অঁ ওচৰতে এনেই কেতিয়াবা দানা দি হ'লে মানে ওচৰতে এনে এৰাল দি দিব ছাগলীকেইটা বুলি কৈ থৈ যাওঁ গাহৰিটো বেছি গৰম হ'লে মানে গাহৰিটোৱে অলপ চাব বুলি কৈ পানী চানী দিব বুলি কৈ অলপ সেইখিনিও কৈ থৈ যাওঁ গৰু এৰাল দিবলৈ কাৰণে গৰু অলপ গৰমত গৰম লাগিব ছাঁত বান্ধি দিবলৈ কৈ থৈ যাওঁ পানী খুৱাবলৈ কওঁ হাঁহ কুকুৰাক দানা দিবলৈ কৈ থৈ যাওঁ কৈ থৈ যাওঁ আৰু ফুলনি বাৰী আছে ফুলনি বাৰী আছে আমাৰ খুৰাক খুৰাকে কৈ থৈ যাওঁ খুৰা আৰু খুৰী আছে ওচৰতে তেওঁলোকক কৈ থৈ যাওঁ ফুলনিত পানী দি দিব ফুলনিখনত অলপ পানী দি দিব ৰাতিপুৱা গধূলি অলপ পানী অলপ অলপ দি দিব বুলি কয় সেয়া কৈ থৈ কৈ থৈ যাওঁ সেইখিনিও কৈ থৈ যাওঁ আৰু তথাপিতো ফুৰিবলৈ গ'লে মানে চিন্তা এটা লাগে চিন্তা এটা লাগে যে ঘৰখনত হাঁহ আছে কুকুৰা আছে গাহৰি আছে ছাগলী আছে এইবিলাক কি হৈছে কি নাই বুলি কৈ চিন্তা এটা হৈ থাকে ফুৰিব গ'লেও মানে মনটো ঘৰলৈকেই আহি থাকে তথাপিতো খুৰাহঁতে চাই দিয়ে খুৰীহঁতে চাই দিয়ে আৰু গোটেইখিনি গোটেইখিনিয়ে চাই দিয়ে যে গৰু ছাগলী হাঁহ কুকুৰাৰ পৰা ঘৰখন চ' সকলোখিনিয়ে চাই দিয়ে আৰু তেওঁলোকে নোচোৱা নহয় সকলোখিনিয়ে চাই দিয়ে তথাপিতো মানে চিন্তা এটা থাকে তথাপিও চিন্তা এটা থাকে যে কি হৈছে কি নাই গৰুটো কি হৈছে ছাগলীটো কি হৈছে বুলি কয় এইটো চিন্তা থাকে তথাপিও খুৰাহঁতে কয় যে চিন্তা কৰিব নালাগে আমি চাই দিছোঁ ভালেই আছে হাঁহ কুকুৰা সকলোখিনি ঠিকে আছে বুলি কয় কয় তাৰ সেই সেইখিনিয়ে আৰু সেইখিনিয়ে সেইখিনিয়ে চাহ চাহ ফুলনি বাৰীখনো ফুলনি বাৰীখনো চাই দিবলৈ কওঁ সেইখনো চাই দি চাই দিয়ে পানী দি দিব বুলি কয় পানীও দি দিয়ে গধূলি ৰাতিপুৱা হ'লে পানী পানীও দিয়ে আৰু সেইখিনি তাৰপৰা তাৰপৰা আৰু সেইখন চাই দিয়ে আৰু খুৰাহঁতে ওচৰতে আছে কাৰণে আমি এতিয়া ফুৰিবলৈ যাব পাৰোঁ পৰিয়ালৰ সৈতে পৰিয়ালৰ সৈতে খুৰাহঁতক এতিয়া কৈ থৈ যাওঁ খুৰীহঁতক কৈ থৈ যাওঁ কাৰণে ফুৰিবলৈ যাব পাৰোঁ নহ'লে খুৰা খুৰীহঁত ওচৰত নাথাকিলে এতিয়া পৰিয়ালৰ সৈতে নগ'লেও অকলে ফুৰিব গ'লেও এতিয়া যদি অকলেও গ'লোঁহেতেন তেতিয়া মা বা দেউতা আছে ঘৰত মা দেউতাক কৈ থৈ যাওঁ যে চাব বুলি কৈ এতিয়া পৰিয়ালৰ সৈতে গ'লে মানে এতিয়া আমাৰ দেউতা আমাৰ দেউতাহঁত অঁ আমাৰ খুৰাহঁতক খুৰীহঁতকে কৈ থওঁ কৈ থৈ যাওঁ চাব চাবলৈ তাৰপৰা যদিহে অকল যদিহে অকলে ফুৰিবলৈ যাওঁ মা থাকে দেউতা থা থাকে আৰু ভাইটিও থাকে সেইখিনি আৰু চাই সিহঁতকেই আৰু দি থৈ যাওঁ গৰু চাবলৈ হাঁহ কুকুৰাখিনি এনেই চাবলৈ কাৰণে সিহঁতকে কৈ থৈ যাওঁ অলপমান সময় চাই দিব দুদিনমান ফুৰিবলৈ যোৱা কেইদিন চাই দিব বুলি কৈ চাই দিয়ে মা দেউতায়েও চাই দিয়ে ভাইটিও আছে ভাইটিয়েও চাই দিয়ে সেইখিনি কামখিনি এতিয়া মা দেউতা ঘৰত থাকিলে মানে চাবলৈ কাৰণে মানে ইমান টেনশ্যন নালাগে এতিয়া লোকৰ মানুহে চালে মানে অলপ চিন্তা এটা থাকে যে কি হৈছে কি নাই বুলি কয় এনেকৈ এটা চিন্তা এটা থাকে আৰু সেইখিনিয়ে আৰু সেইখিনি সেইখিনি আৰু এতিয়া ক'ৰবাত ফুৰিবলৈ গ'লে সেইখিনিয়ে আৰু কওঁ ইমানটোতে চাওঁ ইমানটোতে কওঁ আৰু কৰি দিবলৈ এইখিনিয়ে কওঁ যে চাই দিব ভালকৈ অলপ হাঁহ কুকুৰা গাহৰি ছাগলী আদি গৰু আদি সেইখিনিয়ে চাই দিব বুলি কৈ কৈ থৈ যাওঁ সিমানটোৱেখিনি চাই দিলে হ'ব বুলি কৈ থৈ যাওঁ আৰু